অসমৰ এতিয়া থকা হোটেল বুলি ক'লে আমাৰ ইয়াতে ধৰি লওঁক তেজপুৰৰ কথা যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনাৰ দামীৰ ভিতৰত পৰিব কে আৰ চি পেলেচ ৰয়েল ৰিজেঞ্চি দা গ্ৰীণউড ৰিজ'ৰ্ট আৰু তেনেকৈ আদিত্য তাৰপিছতে আৰু আছে আপোনাৰ এনেকৈ এইখিনি দামীৰ ভিতৰত পৰিলে ৰয়েল ৰিজেঞ্চি কে এফ কে আৰ চি পেলেচ আৰু কমদামী ভিতৰতো আছে তেনেকৈ হোটেল বিজয় নন নন্দিতা এনেকৈ ইত্যাদি ইত্যাদি তেনেকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যেতিয়া ফুৰিবলৈ গৈছোঁ আৰু তেতিয়া মোটামুটি তেনেকুৱা ধৰিলওঁক ভাল লগা কিছুমান জেগা আমি কেনেকৈ গৈছিলোঁ তিনিচুকীয়া তিনিচুকীয়া গৈছিলোঁ টিলিঙা মন্দিৰলৈ টিলিঙা মন্দিৰৰ পৰা আমি টিলিঙা মন্দিৰলৈ গৈছিলোঁ ৰাতিপুৱা আমি যাওঁতেই ধৰিলওঁক আমি সাতটাত ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱা জাৰ্ণিটো কৰি মেলি আমি ডিব্ৰুগড়ৰ যাওঁতেই ৰাস্তাত আমি বোকাখাতত খালোঁ পুৰি বোকাখাতত পুৰি খালোঁ এতিয়া হোটেলখনৰ নাম পাহৰিলোঁ বোকাখাতত পুৰি খালোঁ খাই আমি গুচি গ'লোঁ গৈ গৈ গৈ আমি যোৰহাট পালোঁ যোৰহাটত খালোঁ ভাত তাৰপিছত যোৰহাট নাপাওঁতেই খাইছোঁ ভাত যোৰহাট ঠিক নহ'ব আৰু যোৰহাট নাপাওঁতেই ভাত খাইছিলোঁ তাৰপিছত আমি গুচি গ'লোঁ গৈ গৈ গৈ গৈ আমি ৰাতি সন্ধিয়া সময়ত পালোঁগৈ আৰু ডিব্ৰুগড় ডিব্ৰুগড়ৰ চাই মেলি আৰু মঠ মন্দিৰ চাই মেলি আমি ৰাতি তিনিচুকীয়া সন্ধিয়া তিনিচুকীয়া পালোগৈ আৰু তিনিচুকীয়া এইখন কি আছিলে এৰ'মা হোটেল এৰ'মা এইখনৰ নাম ক'ব পাৰোঁ আমি বহুত ধুনীয়া হোটেল বহুত শান্তিৰ প্লেচত আছে বহুত ভাল লাগে এইখন হোটেলত থাকিলোঁ তেনেকুৱা হোটেল তাৰপৰা আমি ৰাতিপুৱাই গ'লোঁ টিলিঙা মন্দিৰ টিলিঙা মন্দিৰৰ পৰা আহি আকৌ আমি পৰশুৰাম কুণ্ড গ'লোঁ পৰশুৰাম কুণ্ডত থাকিলোঁ কিছুসময় থাকি তাৰপৰা ৰয়িং হৈ শদিয়া হৈ শদিয়া হৈ আমি ধলা শদিয়া ব্ৰিজ ধলা শদিয়া হৈ আহিছোঁ শদিয়া ধলা হৈ আহি আমি আকৌ ডিব্ৰুগড় হৈ এইবাৰ আমি ডিব্ৰুগড়ৰ বগীবিল হৈ ধেমাজি হৈ পেলাই আমি বিশ্বনাথ চাৰিআলি হৈ তেজপুৰ আহিছিলোঁ গতিকে তেনেকুৱা সেইখিনি সময়ত পোৱা হোটেলবিলাকৰ নাম কিছু কিছু মনত আছে ধুনীয়া ধুনীয়া হোটেল অসমৰ কিছুমান বাকী এতিয়া সেইখিনি ঠাইতে তে সেৰিয়াত ভিতৰত গ'লে আমি তিনিচুকীয়াত এৰ'মা ক'লোঁ আৰু এখন আছিলে প্ৰজ্ঞা তাৰপিছত আমি ধেমাজি আহিলোঁ ধেমাজিৰ পৰা লক্ষীমপুৰ হৈ তেজপুৰ পালোঁহি আৰু বাকী মংগলদৈত আছে ধুনীয়া খাৰ খোৱা বুলি সেইখন বৰ ধুনীয়া ৰিজ'ৰ্ট দাম দামৰ ভিতৰতে পৰিব সেইখনো বাৰু সেইখনো ভাল ৰিজ'ৰ্ট তাৰপিছত আহি যদি আমি যাওঁ নলবাৰী নলবাৰী আমি যদি বৰপেটা যাওঁ বৰপেটাতো খুব বেছি নহয় আৰু ভাল ৰিজ'ৰ্টবিলাকৰ নাম মই পাহৰিলোঁ আৰু তাৰপিছতে আহি আপুনি যদি আমি নগাওঁ যাওঁ নগাঁৱতো আছে তেনেকুৱা ভাল হোটেল তাৰপিছতে আমি গৈ মেলি আমি গ'লোঁ ধৰিলওঁক হেৰিয়ালৈ নামেৰি ইক' কেম্প চামগুড়ি ট্ৰি হাউচ এইবিলাক নগাওঁৱত আছে চামগুড়ি ট্ৰি হাউচ আমাৰ তেজপুৰত এখন নামেৰি ইক' কেম্প আছে ইক' কেম্পখন মিডিয়ামতে পৰে আৰু এখন আমি একেবাৰে ওচৰতে আছে ড্য এৰ' আৰোহী আৰোহাণ আৰোহী সেইখন পাৰি আৰু আপুনি গৈ গৈ মই পালোঁ আপোনাৰ যদি গুচি যাওঁ নগাওঁত আছে চামগুড়ি ট্ৰি হাউচ তাত থাকিব পাৰি তাৰপিছতে আপোনাৰ মাজুলীৰ বোম্বে কটেজ ষ্টে এনেকুৱা বহুত আৰু গুৱাহাটী হ'লেতো আৰু বহুতেই আছে গুৱাহাটীত আপোনাৰ হোটেল ব্ৰহ্মপুত্ৰ হোটেল তাজ হোটেল অম্বৰিছ হোটেল হোটেল অম্বৰিছ আৰু যদি কম দামীলৈ আহোঁ হোটেল ব্ৰহ্মপুত্ৰ ষ্টে বুলি এখন আছে সেইখন কম দামৰ ভিতৰত পৰে মিডিয়ামত পৰে আৰু দামতটো আছেই নন্দন হোটেল আছে গ্ৰীণউড ৰিজ'ৰ্ট আছে গুৱাহাটীতো আছে গ্ৰীণউড ৰিজ'ৰ্ট তেজপুৰত থকা আৰু আছে আপোনাৰ বহুত কেইখনে হোটেল আছে গুৱাহাটীত চাবলগীয়া বহুত জেগাও আছে কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰৰ পৰা আহি পেলাই আমি আছিলোঁ হোটেল অম্বৰিছত তাৰপিছত আমি আহিলোঁ আহি পেলাই আমি থাকিলোঁ হোটেল তাজত নেক্সট টাইম আকৌ ডেলহি গ'লোঁ তাৰপৰা আকৌ আহি এদিন ষ্টে কৰিলোঁ হোটেল অম্বৰিছত তাৰপিছত আহি আমি এয়া আৰু এনেকৈ ক'ব গ'লে বহুত হোটেলেই আছে আৰু হোটেলবিলাক ভাল কম দামী এনেকুৱা ভিতৰতে আৰু বহুত আছে আৰু